মাছ ধৰাৰ বিষয়ে কিছুমান কথা কি মাছ এটা ধৰা মানুহৰ হৈছে নিচা নিচা ভাল লাগে মানুহে যদি এদিন ধৰি পাইছে নহয় মাছ মানুহে দ্বিতীয় দিনো মানে ধৰিব বিৰাট আগ্ৰহ কৰে মাছ ধৰাটো এটা কিবা ফূৰ্তিৰ কাম হেন পাওঁ সিদিনা মই ঘৰত গৈছিলো মাহঁতৰ ঘৰত গৈছিলো আজি বেছি দিন হোৱা নাই তিনি চাৰি দিনৰ কথা মানে পুখুৰী আছে আমাৰ মেচিনে দি পানী সিঁচিছে মেচিনটো পোৱা নাছিল মানে তাৰে চাৰিটামান বিচাৰি বিচাৰি পালে এটা পাছত মোৰ হাজবেণ্ডো আছে মোৰ ভাইটি দাদা খুৰাহঁত চবে আছিল থাকোঁতে ঢেমাইদি ঢেমাইদি তাৰমানে ৰছী টানি পিনে যে খাল সিঁচে সেইটো সিঁচিম বুলি ভাবিছিল কিন্তু পানী বেছি থাকাৰ কাৰণে মানে নোৱাৰিলে মেচিন আনিয়ে সিঁচিলে মানে মোৰ হাজবেণ্ডে হওক মানে মোৰ ভাইটি দাদাহঁতে হওক গটেকেইটাই গৈছো আমিও গৈছো মোৰ ভণ্টি এজনো আজি আছে ভণ্টিজনো মই আৰু এনেকৈ মই গৈছো মোৰ ল'ৰাজনো গৈছে যাই পিনে তাহোঁন মানে মেটেকাবিলাক উঠাই আছে মেটেকা থাকে তাতে ওপৰত এই মানে বাঁহৰ আগলিবিলাক দিছে উঠাই আছে যেতিয়া মাছবিলাক খটক খটককৈ শব্দ কৰিছে জপিয়াই হেৰি কৰে নহয় মই মই থাকিব পৰা নাই পাছত মোৰ হাজবেণ্ডে কৈছো তুমি নানামিবা বাবু আছে হেৰি কৰিব তাৰপাছত মই ক'লো নহয় মোৰ বিৰাট গৈছে মাছ ধৰিব গৈছো নহয় তিনি চাৰিটামান মাছ ধৰিলোৱেই বিৰাট নিচা মাছ ধৰাৰ কাৰণে আৰু মাছ কিছুৱে ধৰিব জানেও নেজানেও সেইটো মানে সেইটো কথা নহয় কিছুমান নাজানিবও পাৰে কিছুমানে জানিবও পাৰে মই কিন্তু মাছ ধৰি বিৰাট ভাল পাওঁ মোৰ মাহঁতৰ ঘৰত পুখুৰী আছে তিনিটা আৰু মোৰ হাজবেণ্ডৰ ঘৰত পুখুৰী নাই থাকিলেও মানে মাছ ধৰা নিচাতো মই কেতিয়াও মাছ মাৰি আনিলাক তেতিয়া ধৰিবৰ কাৰণে বিৰাট নিচা মাছটো চব মাছে ধৰিব কিন্তু কাৱৈ মাছটো অলপ ভয় লাগে কাৱৈ মাছটো ধৰিবৰ কাৰণে কাঁইটবিলাক আছে ধৰিব ভয় লাগে শিঙি মাছটো ধৰিব ভয় লাগে মাগুৰ মাছটো ধৰিব বাকী মাছ কিন্তু ধৰি মই বিৰাট ভাল পাওঁ মই পুখুৰীত যাইয়ো ভাল পাওঁ মাছ ধৰি ভাল পাওঁ মেটেকা উঠাই পিনেয়ো ভাল পাওঁ মাছ দেখিলে মানে চিঞৰ বাখৰ হৈ যায় মানে মাছ মাছ মাছ বুলি এনেকৈ চিঞৰ বাখৰ কৰোঁ আৰু মানুহটো মানে লেতেৰা পেতেৰা হৈ যাওঁ মাছ ধৰিও ভাল লাগে আৰু মাছটো এটা মানুহৰ নিচাই এবাৰ ধৰিলে মানে ধৰিব পাৰিলে যাব পাৰিলে যাওঁ নেকি মাছ ধৰিব আৰু য'তে ত'তে নোৱাৰিও দিয়কচোন ভালো নালাগে নিজে ধৰিব পাৰিলে ভাল লাগে আৰু নিজৰ জাগাত আৰ ধৰিব পাৰিলে ভাল হয় বেলেগৰ তাতোতো ধৰিব যাব নোৱাৰেই আৰু মাছ মানে বৰ বাই যে সেইটোতো মোৰ নিচা আছে বৰইদি বৰ মানে আটাৰ সেই লওঁ বল্লৰ টোপৰ সেই টোপ লওঁ মানে সেই যি বেজি কি বুলি কয় সেইটো বাঁহ একডালত ৰছী আলাই পিনে বেজি এটা লৈ পিনে সেনেকৈ যে সেই কৰে সেনেকৈও ধৰিছিলো আগতে মামাহঁতৰ ঘৰত গ'লেও মাছ ধৰি খালত মাছ আছিলে মামাহঁতৰ তাতে এনেকৈ বৰা বালে ককাই মাছ ধৰিলে আমিও বৰা বাব যাওঁ মুঠতে মাছ ধৰিমে মাছটো বিৰাট ভাল লাগে আৰু মাছটো নিচাৰ কথা আৰু ধৰকচোন তাতকৈ আৰু বেলেগ কি ক'ম খালৰ বিষয় বা মাছ ধৰাৰ কথানো আৰু যোনবিলাকে নাজানে তেওঁলোকে আগ্ৰহ কৰিলে এদিন যদি আগ্ৰহ কৰে নহয় ধৰোঁ ধৰোঁ পিছবাৰৰ দিনা ধৰোঁ ধৰোঁ লাগিব মাছ ধৰিব লাগে যাম যাম সেনেকুৱা লাগে